আমাৰ গাঁৱতো পৰম্পৰাগত প্ৰায়ভাগ খেলেই খেলা হয় আমি খেলিয়ে থাকোঁ যেনে আমি ইপিং খেলোঁ কাবাডী ভলীবল ক্ৰিকেট বাস্কেটবল বেডমিণ্টন চামুচ খেল কুকুৰা যুঁজ আমি খেলিয়ে থাকোঁ হাই জাপ লং জাপ আমি খেলিয়ে থকা হয় টেকেলি ভঙা দৌৰ মাথান দৌৰটো মাৰিয়ে থকা হয় আমাৰ আমিতো প্ৰায়ভাগ খেলিয়ে থাকোঁ আমাৰ কি ৰছী টনা তাৰপৰা কি মাঘৰ বিহুত আমাৰ যোনটো মাঘী মেলা মাঘী মেলা মানে পতা হয় ন ছেকেণ্ড দিনাখন তাততো আমি পায় পাই এইখিনি খেল আমি খেলাওঁৱে তাত চকী খেল খেলাওঁ চামুচ খেল স্পিং সেইখিনি তেনেকৈ আমি স্কুলতো হেৰি কৰোঁ খেলোঁ স্কুলত আমি সেয়াতো সেইবোৰ একেখিনি খেলেই খেলা হয় হকী খেল তাৰপৰা বাস্কেটবল বেডমিণ্টন ৰছী টনা চামুচ খেল সেয়াই আৰু খেলি ভালপাওঁ খেলৰ লগত তেনেকৈ আমাৰ চৰকাৰৰ ক্ৰীয়া বিভাগে কৰিছে নকৰা নহয় আমাৰ গাঁৱৰ মানে যোনখন ৰাজহুৱা ফিল্ড আমাৰ তাত আমাৰ গাঁৱৰ ল'ৰাবোৰে ক্ৰিকেট খেলে তাত সেই ফিল্ডত মানে যোনখিনি চৰকাৰৰ ক্ৰীয়া বিভাগে হেৰি কৰিছিলে গ্ৰহণ কৰিছিলে তাত ক্ৰিকেট খেলা হয় বাস্কেট টেনিছটো খেলা হয় হকীটো খেলা হয় ফুটবল ভলীবল সেয়াই খেলে আৰু গাঁৱত তেনেকৈ আমাৰ ল'ৰাবোৰে মানে যোনবোৰ ডাঙৰ ল'ৰা সিহঁতি খেলে লগতে এতিয়া উঠি অহা বাচ্ছাবোৰকো শিকাইছে আমাৰ তাতে ল'ৰা হওক ছোৱালী হওক আমি চবেই খেলোঁ খেলটো চবেই খেলিব লাগে প্ৰায়েতো আমাৰ গাঁৱততো খেল খেলি থকাই হয় এতিয়া বিদ্যালয়ত বাৰ্ষিক ক্ৰীয়া সপ্তাহসমূহ বিদ্যালয়ত কলেজত চবতে হয় এই খেলখিনিয়ে খেলা হয় আৰু য'তে হ'লেও এয়াই দৌৰটো মানুহে মাৰি থাকিব লাগে ইস্পিং মাৰিব লাগে চুটি চাবৰ মানুহবোৰ ওখ হয় খেলৰ ভিতৰত মোৰ বেছিকৈ স্পিংটো ভাল লাগে টেকেলি ভঙা ভাল লাগে তাৰপৰা চকী খেলটো ভাল লাগে আৰু চামুচ খেল সেইকেইটা মই বেছি ভালপাওঁ মানে লেডিছৰ কাৰণে সেইবোৰ বেছি ভাল বাৰু খেল দূৰতো ভাল হয় বালি বাস্কেটবলটো ভাল লাগে সেয়াই আৰু দৌৰি থাকিব চবেই দৌৰি থাকিলে নিজৰ দেহটোৰ কাৰণে ভাল